গ্ৰাম্য অঞ্চলত আজিকালি শ্ৰমিক বিচাৰি পোৱাটো মানে হাজিৰা হিচাপে বিচাৰি পোৱাটো বহুত জটিল হৈছে কাৰণ তাৰ মানে কিছুমান সুবিধা আহিল নে সকলো ঘৰৰ দুখীয়া পৰিয়ালৰ বিশেষকৈ মানে ৰেছন কাৰ্ড থকাৰ পিছত চাউলখিনি পায় তাৰ পাছত অৰুণোদয় আঁচনি বা এই মানে এনেকুৱা বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে তাৰ মানে বহুতখিনি মানে আগতকৈ বহুত উন্নত হৈছে হোৱাৰ পিছত তাৰ মানে তেঁওলোকে হাজিৰা কৰিব লাগি মানে হাজিৰা কৰা মানুহ প্ৰায় নোহাৱাই হৈছে যিগিটাক মানে হাজিৰা হিচাপে আনা যায় তেওঁলোককো তাৰ মানে যিটো মানে হাজিৰা শ্ৰমিক পাৰিশ্ৰমিক হিচাপে দিয়া যায় সেই শ্ৰমিকটো তাৰ মানে তেওঁলোকে এৰি নিদিয়ে বহুত মানে তেওঁলোককো বেছি পইচা লাগে মানে চৰকাৰী চাকৰিয়ালবিলাকৰ দৰমহাই বেছি হৈছে মানে এডৰা মাটিত যদি মানে ট্ৰেক্টৰ মাৰিব লগা হয় বিঘাই প্ৰতি কিমান পইচা লয় সেইবিলাকৰ তেলৰ দাম কিবাৰ দাম চবেই চব ক্ষেত্ৰতেই যিহেতু দাম বৃদ্ধি গতিকে হাজিৰাবিলাকো কয় আমাকো আমাক হাজিৰা যদি আমাক বেছিকৈ নিদিয়া আমি কেনেকৈ হাজিৰা কৰিম গতিকে আকৌ সেইকাৰণে হাজিৰা কৰা মানুহবিলাকে পইচাটো এৰি নিদিয়েই কাৰণে মানে কিছুমান মানুহেও বহুত মানে মূল্যত হাজিৰা দিও তেওলোকক ৰাখিব নোৱাৰে আকৌ নিদিলেও নহয় তেনেকেও মানে অসুবিধা হয় এই আগৰ নিচিনা নহয় আৰু আগতে মানে হাজিৰা কৰা মানুহে নিজে ঘৰ ওলাইছিলেহি মই ইয়াতে কাম কৰি দিম মানে মোক পইচা লাগে বা চাউল হ'লেও লাগে কিন্তু আজিকালি চাউলৰ অসুবিধাই নাই মানে কণ্ট্ৰলৰ চাউলখিনি পায়েই তাৰউপৰিও এই মই যি ক'লো অৰুণোদয় আঁচনি আৰু বিভিন্ন ধৰণৰ আঁচনি ওলাইছে সেই আঁচনিৰ জৰিয়তে বেংক মানে কি হৈ থাকে একাউণ্টচ মানে বেংকৰ একাউণ্ট মানে হেৰিয়ে হৈ থাকে ফুলফিলে হৈ থাকে তেওঁলোকক কাৰণে গতিকে সেইকাৰণে হাজিৰা মানে কৰিব নাযায় আৰু হেৰি কৰে বন্ধন আৰু এইবিলাকৰ পৰা পইচা লয় লৈ উঠি মানে তেওঁলোকৰ মানে সৰু সুৰা সৈতে মানে এখন দোকান বহাই লৈছে বা কিবা এটা ব্যৱসায় চলাইছে ঠিক তেনেকুৱা কিন্তু হাজিৰা কৰিবৰ কাৰণে অলপ অসুবিধা হয় হয়তো সেই তাৰ জৰিয়তে যিখিনি পায় পইচা দোকান দোকান কৰিয়েই হওক বা বেলেগ মানে হেৰি বেপাৰ কৰিয়ে বেপাৰ কৰিয়ে হওক সেই পইচাখিনিয়ে আকৌ মানে কিস্তি মাৰে আৰু মিস্ত্ৰীবিলাকৰ আজিকালি দাম বেছি হৈছে পকা মিস্ত্ৰীবিলাকৰ এই মানে ছয়শ সাতশ লাগি যায় যিটো হেড মিস্ত্ৰী তেওঁৰ ইয়াতেহে আমাৰ ছয় সাতশ কিন্তু মানে টাউনৰ লেভেলত বেছিহে হ'ব শ্ৰমিকবিলাকৰ চাৰে চাৰিশ চাৰিশ আৰু কোনোবাজনে পাঁচশও লয় ঠিক তেনেকুৱা তাৰ মানে সেইকাৰণে শ্ৰমিকবিলাক হাজিৰা কৰাৰ ক্ষেত্ৰত তাৰ মানে অলপ অসুবিধা হৈছে তাৰ মানে ঘৰুৱা কামত মানে নিয়োগ কৰাৰ কাৰণে অসুবিধা হৈছে তেওঁলোকে তেওঁলোকৰ পাৰিশ্ৰমিকটো এৰি নিদিয়ে বিশেষকৈ অসুবিধা এইখিনিতে পাই আৰু শ্ৰমিকৰ বৰ্তমান হাজিৰা বুলি কওঁতে মই কৈছোঁৱেই বেলেগবিলাকৰ যেনেকৈ বাঢ়ি গৈছে চৰকাৰৰ চাকৰিয়ালবিলাকৰ এই ঠিক তেনেকুৱাকৈ তেওঁলোকেও তাৰ মানে দামটো কমাই নিদিয়ে তাৰ মানে দিন হাজিৰা আজিকালি আমাৰ ইয়াতে মানে চাৰিশ এতিয়া এবিঘা মাটি ৰোৱনীয়ে মানে কি এঘাৰশ টকাৰে কি ঠিকাকৈ ৰোৱে দিন হাজিৰা চাৰে তিনিশ বা চাৰে চাৰিশ নোখোৱাকৈ খাই লৈ হয়তো মানে তেওঁলোকে কৰিব চাৰিশ নোখোৱাকৈ ল'লে চাৰে চাৰিশ মানে ঠিক যাৰ তাত যেনেকৈ পায় ঠিক তেনেকৈ মিলাই লয় তাৰ মানে সেইকাৰণে অলপমান হাজিৰা বিচাৰি পোৱাটো অলপ জটিল হৈছে তাৰ মানে এইখিনিয়েই আৰু